অসমৰ প্ৰাকৃতিক দৃশ্য জলবায়ু অনুসৰি ভিন্ন ভিন্ন হয় এইটো পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে আৰু আমাৰ ওচৰতে থকা পাহাৰ হৈছে বান্দৰ চলিয়া আৰু আমাৰ ওচৰতে থকা হাবিখন হৈছে মূলাই হাবি সেইখন সৰু যাদৱ পায়াঙে নিজেই সৰুৰে পৰা গঢ় দি তেওঁ গঢ় দি তেওঁ এখন নিজে খুব কষ্টৰে তেওঁ এখন বনাইছে তেওঁ প্ৰকৃতিৰ প্ৰেমী বুলি তেওঁ ক'ব পাৰি যাদৱ পায়েঙে বহুত অকল গছ গছনি বুলি নহয় চৰাই চিৰিকটিও তেওঁ বহুত ভাল পায় তেওঁ নিজেই সৰুৰে পৰা নিজেই পুলি ৰুই অলপ অলপকৈ বঢ়াই নি তেওঁ এতিয়া বহুত এখন ডাঙৰ হাবিলৈ পৰিণত কৰিলে আৰু সেইখন এতিয়া বহুত লেখত ল'বলগীয়া হাবি হ'ল আৰু আমাৰ ওচৰত থকা নেশ্যনেল পাৰ্কটো কাজিৰঙা অভয়াৰণ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ তাত বহুতো জীৱ জন্তু গ'লে দেখিবলৈ পোৱা যায় বাঘ সিংহ ভালুক হৰিণা ইত্যাদি কৰি তাত বিদেশৰ পৰ্যটক আহে তাত বিদেশৰ পৰা অহা পৰ্যটকসকল থাকি লয় থাকি লৈ তেওঁলোকে জিপেৰে বা হাতীৰে তেওঁ গোটেই কাজিৰঙাৰ ভিতৰলৈ গৈ পৰ্যবেক্ষণ কৰে আৰু তেওঁ তাত যিখিনি চাবলগীয়া বস্তু তাৰ ওপৰত পৰ্যটকসকলে বহুতো কথা শিকিবলৈ পায় হয়তো সেই ভাল লগা মনোৰম দৃশ্য দেখি পৰ্যটকসকল ভাৰতলৈ আহে আৰু আমাৰ এই যিটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিখিনি সৌন্দৰ্য উপভোগ কৰিবলৈ বিদেশী পৰ্যটকসকল সঘনাই অসমলৈ অহা দেখা যায় ইয়াৰ মূলতেই হ'ল আমাৰ কাজিৰঙা ইচ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তু জীৱ জন্তুৰ সৌন্দৰ্য উপভোগ কৰিবলৈ পৰ্যটকসকল আহে